বাইক বা মটৰচাইকেল চলাওঁতে আপুনি অনুভৱ কৰা স্বাধীনতাৰ অনুভৱৰ বিষয়ে বৰ্ণনা কৰক মোৰ বাইক ড্ৰাইভিং লাইচেন্স আৰু গাড়ীৰ কাগজ পত্ৰ সকলো আছে মই সেইকাৰণে যিকোনো স্থানলৈ স্বাধীনভাৱে যাব পাৰোঁ কাৰণ মোৰ গাড়ীৰ কাগজ পত্ৰ আৰু ড্ৰাইভিং লাইচেন্স চব আছে আৰু লগৰবিলাকৰ লগতো কিছুমান জেগালৈ ফুৰিবলৈ যাওঁ আমাৰ ওচৰতে নাগালেণ্ড আছে নাগালেণ্ডৰ ওচৰৰ ধুনীয়া পাহাৰৰ দৃশ্যত চাবলৈ যাওঁ আমি লগৰবিলাকৰ লগত তাৰপৰা আহোঁতে লগৰ এজনৰ হাত গাড়ীৰ পৰা পৰি হাত ভাগিলে তাৰপিছত ঘৰত সেইকাৰণে ঘৰতো অলপমান ভালকৈ যাবলৈ দিবলৈ ভয় কৰে কাৰণ মই ভয় নকৰোঁ কাৰণ যিহেতু মোৰ গাড়ীৰ কাগজ পত্ৰ সকলোৱে আছে আৰু তাৰপিছত স্বাধীনভাৱে মই যাব পাৰোঁ কেতিয়াবা বাইক চলাই যাওঁতে ৰাস্তাত পুলিচে ৰখায় আৰু মই স্বাধীনভাৱ ধুনীয়া চে কৈ দিব পাৰোঁ যে মোৰ গাড়ীৰ ড্ৰাইভিং লাইচেন্স আৰু গাড়ীৰ কাগজ পত্ৰ সকলো মই দেখাই মই ধুনীয়া কিনে ফ্ৰীলি যাব পাৰোঁ তাত মোক চৰটাক মোক পুলিচেও তাত নৰখাই মই যিকোনো মই বাইকেৰে যিকোনো স্থানলৈ মই ফ্ৰীলি যাব পাৰোঁ সেইকাৰণে মোৰ বাইক চলাই বহুত ভাল লাগে আৰু